হেল্ল'

কোনে কৈছা অঁ কোৱাচোন হয়

অঁ কিমান তাৰিখলে লাগে অঁ দৈ কিমান লাগিব বিছ লিটাৰ ক্ৰীম এঁৱা গাখীৰ

হয় এতিয়া আগতকে অলপ গাখীৰ চাখীৰবিলাক ক্ৰীমৰ দাম বাঢ়িছে গম পাইছানে নাই

এতিয়া গাখীৰটো তোমাৰ লিটাৰ সত্তৰ টকা হৈ গ'ল আগত ষাঠি টকা আছিলে আৰু ক্ৰীমটো কেজি ছয়শ টকা আৰু কি লাগিব দৈ দৈটোতো আৰু দৈ কেজি এতিয়া ডেৰশ টকা এশ চল্লিছ টকা অঁ গাখীৰটো ম'হৰ গাখীৰৰে পাবা আৰু জাৰ্চি হ'লে জাৰ্চি লাগিলে জাৰ্চিৰে পাবা

ম'হৰটোৱে ভাল ম'হৰটো অলপ অঁ ম'হৰটো আঠা আছে তাৰিখটো কিমান তাৰিখ বুলি ক'লা অঁ তিনি মাৰ্চ

আৰু মোটামুটি হৈ যাব তিনি চাৰি দিনত দৈ হৈ যাব আৰু বস্তু অলপ যোগাৰো আনিব লাগিব নহয় এইবিলাক আমাৰ যদি ইয়াত ঘূৰাব লাগিব মলা চৰু ডাঙৰ ডাঙৰ লাগেতো এইবিলাক হৈ যায় জেগাতে বস্তুটো গাখীৰটো এনেকুৱা মানে ডাঙৰ বাচন দিলে গাখীৰটো অলপমান ভাল নহয় সেইকাৰণে পাঁচ লিটাৰ পাঁচ লিটাৰ বাচনত এনেকে ভৰাই পেলাই দিম এইবিলাক মলা চৰুত যাব এই মাটিৰ বাচন মাটিৰ বাচনত হ'ব অঁ গোটা হ'ব গোটা হ'ব অঁ দৈত পানী নাথাকে আৰু পানী পানী নোলায় আৰু অঁ এইটো এইটো এইটো ভালেই অঁ গাখীৰটো এইটো ভালেই গাখীৰেই পাবা এই চুঙাত দৈ চুঙাত দৈ ভৰালে দৈটো পানী হয় এইবিলাক যেতিয়া মলা চৰু মাটি বাচনত পানীটো মানে যিটো মলাই দিয়ে আৰু সেই মানে পানীটো ইমান মলা চৰুত পানীটো নাথাকে সেইকাৰণে গাখীৰটো মলা চৰু দৈ মাটিৰ বাচনত দৈটো জমালে দৈটো ভাল হয়

হয় হয়

অঁ ঠিক আছে বাৰু হ'ব হৈ যাব